গছ ৰুবলৈ সাধাৰণতে আমি সাৰুৱা বা উৰ্বৰ বা পলসুৱা মাটি আমি ব্যৱহাৰ কৰোঁ যেনে ধৰক সাৰুৱা মাটি তাত ধৰক খুব গছ পাত পৰি থকা মাটি তাত আমি সাৰুৱা মাটি হিচাপে আমি তাত প্ৰস্তুত কৰি ল'ব পাৰোঁ তেনেধৰণৰ মাটি বা পলসুৱা মাটি হিচাপে আমি তাক নিজে পলসুৱা মাটি হিচাপে তাক ঠিক ঠাক কৰি ল'ব পাৰোঁ আৰু পলসুৱা হিচাপে আমি নৈৰ পাৰৰ যিটো পলস থাকে তেনেকুৱা পলসৰ মাটিতো আমি গছ পুলি বা ফুল গছ আমি ৰুব পাৰোঁ তেনেকুৱা মাটি হ'লে মানে আপোনাৰ গছজোপা বা ফুল গছজোপা আমাৰ সোনকালেই লহ লাহকৈ বাঢ়ি আহে তেনেকুৱা মাটি আমি ব্যৱহাৰ কৰিলেহে আমাৰ গছজোপাই সঠিক আহাৰ সি গ্রহণ কৰিবলৈ সুবিধা পায় আৰু হৈছে কি গছবোৰৰ বাবে আমি কেনেকুৱা ধৰণৰ সাৰ ব্যৱহাৰ কৰিব লাগে গছৰ কাৰণে আমি বিশেষ ধৰণৰ তেনেকুৱা সাৰ বুলি কথা নাই আমি নিজে আমাৰ গছৰ কাৰণে নিজেই আমি সাৰ প্ৰস্তুত কৰি ল'ব পাৰোঁ যেনে ধৰক আমি পচন সাৰ আমি নিজে ঠিক কৰি ল'ব পাৰোঁ আমাৰ পৰি থকা জাবৰ জোথৰ প্লাষ্টিকৰ বাহিৰে আমাৰ যিবোৰ মাটিৰ লগত মিহলি হৈ যাব পৰা যিবোৰ আছে বস্তু লেতেৰা জাবৰ জোথৰ আছে তেনেকুৱাকৈ আমি ব্যৱহাৰ কৰিও পচন সাৰ আমি ঠিক কৰি লৈও আমি সাৰ হিচাপেও গছত ব্যৱহাৰ কৰিব পাৰোঁ আৰু লগতে কি হৈছে এই গছৰ পাত সৰা সৰা গছৰ পাতৰ পৰাও আমি পচন সাৰ তৈয়াৰ কৰিব পাৰোঁ আৰু এক হৈছে গোবৰৰ পৰাও আমি পচন সাৰ তৈয়াৰ কৰিব ল'ব পাৰোঁ আজিকালি এক প্ৰকাৰৰ মানুহে পচন সাৰ নিজে প্ৰস্তুত কৰি লয় সেয়া হৈছে কেঁচু সাৰটো যিটো আমি ভাৰ্মিকম্পজ বুলি কওঁ ইংৰাজীত কেঁচু সাৰটো আমি নিজে তৈয়াৰ কৰি ল'ব পাৰো কেঁচু সাৰটো আমি কেনেকে তৈয়াৰ কৰোঁ কেঁচুৱে কিছুমান বস্তু খাই যিবিলাক মানে প্ৰাকৃতিক যিটো বস্তু প্ৰাকৃতিক প্ৰকৃতিৰ পৰা যিবোৰ বস্তু পায় গছ গছনিৰ পৰাই যিবোৰ বস্তু পাই সেইখিনি বস্তু কেঁচুৱে অতি সহজে গ্ৰহণ কৰে আৰু অতি সহজে গ্ৰহণ কৰা পিছত তাহাঁতৰ যিবোৰ মল মূত্ৰ সেইবিলাকৰ পৰাই এবিধ পচন সাৰ তৈয়াৰ হয় সেই পচন সাৰটো আমি গছত ব্যৱহাৰ কৰিলে ই হৰ সোনকালে গছজোপা লহপহকৈ বাঢ়ি আহে সেই পচন সাৰটো আমি কেনেকৈ ঠিক কৰিম সেই পচন সাৰটো আমি এনেকুৱা কিছুমান পচন সাৰ তৈয়াৰ কৰিব পৰা আমাৰ কিছুমান টেংকি ব্যৱহাৰ কৰিব পাৰোঁ যাক আমি নিজে বনাই ল'ব পাৰোঁ তাত পচন সাৰ ঠিক কৰিবৰ কাৰণে সেইবিলাক যি হ'ল আমাৰ কেঁচু আছে সেই কেঁচুবিলাক আমি ধৰক গাতত মেলি দিলো আৰু লগতে তাত আমি ধৰক পচন সাৰৰ কাৰণে জাব জোথৰ পেলনীয়া যিবিলাক ঘৰৰ জাবৰ জোথৰ আছে সেইবিলাক তাত আমি টেংকিত দি দিব পাৰোঁ আৰু লহে লহে লাগে লগে লগে কেঁচুবিলাকে কি কৰে সেই পচন সাৰ বিলাক আমি যি বিলাক জাবৰ জোথৰ গাঁতত দি থৈছোঁ সেইবিলাক তাঁহাতি ভক্ষণ কৰে ভক্ষণ কৰি তাঁহাতি খাই বৈ যিবিলাক মল মূত্ৰ ত্যগ কৰে সেইবিলাকৰ পৰাই আমি পচন সাৰ ত্য ব্যৱহাৰ কৰোঁ আজিকালি বজাৰতো এনেকুৱা ধৰণৰ পচন সাৰ বহুত উপলব্ধ হৈছে আৰু গছ পুলি আমি ধৰক প্ৰত্যেকবিধ গছতে আমি বেলেগ বেলেগ ধৰণতে ৰুব পাৰোঁ কিছুমান গছত অধিক পচন সাৰৰো প্ৰয়োজন নাথাকে কিছুমান গছত বালিচহীয়া মাটিত হয় কিছুমান ফুলগছো তেনেকে বালিচহীয়া মাটিত ৰুব পাৰি এনেকৈ আমি নৈৰ কাষৰ যিবিলাক আমি ধৰক মাটি থাকে বালিচহীয়া মাটি এনেকুৱা মাটিতো আমি কিছুমান গছ পুলি বা ফুল গছ আমি ৰুব পাৰোঁ তেনেকুৱা আৰু কিছুমান গছত আমি পানীটো আমি কিছুমান কম দিব লাগে তেনেকুৱা ধৰণৰ গছ পুলি বা ফুল গছো আমি বিব ৰুব পাৰোঁ আৰু পানীটো তেওঁ তাত কমকৈ ব্যৱহাৰ কৰিলেও হয় কিছুমান গছত আকৌ বেছি পানী দৰকাৰ হয় কিন্তু কিছুমান গছত খুব কম পানী দৰকাৰ হয় পচন সাৰ হিচাপে আমি যিবিলাক আমি মাটিৰ লগত উৰ্বৰ হৈ যোৱা যিবিলাক আমাৰ জাবৰ জোথৰ পেলনীয়া বস্তু আছে সেইবিলাক আমি পচন সাৰ যদি নিজে তৈয়াৰ কৰি লওঁ এই পচন সাৰৰ পৰাহে আজি কালি কি হয় গছপুলি ৰুবলৈ বা ফুলগছ এজোপা ৰুলেহে বেছি ভাল হয় জৈৱিক আৰু অজৈৱিক দুটা বস্তুৱে দৰকাৰ হয় কিন্তু আমি জৈৱিক হিচাপে যদি কিছুমান আমি পচন সাৰ তৈয়াৰ কৰোঁ এনেকুৱা ধৰণৰ আমি কিছুমান পচন সাৰ নিজে প্ৰস্তুত কৰি ল'লে আমাৰ গছপুলি বা ফুলগছৰ ৰুবৰ বাবে বেছি সুবিধা হয় আৰু অজৈৱিক কিছুমান আছে পচন সাৰ তৈয়াৰ কৰি লোৱা হয় কিন্তু তেনেকুৱা ধৰণৰ আমি পচন সাৰ প্ৰস্তুত কৰি ল'লে ইমান সহজে গছজোপা বা ফুলগছ জোপা ৰুলে সি সঠিকৰূপে ইমান ভাল ক্ষমতা দিব পৰা নাযায়